হেল্ল' এইটো চেতিয়া ট্ৰেভেল এজেঞ্চি হয়নে মই আপোনালোকৰ তাত কালি এখন কেব বুক কৰিছিলোঁ সাধাৰণতে মোৰ ৰাইডবিলাক অলপ চুটিয়েই হয় কিন্তু মই লখিমপুৰলৈ বহুদিনৰ মূৰত আহিছোঁ সেইকাৰণে অকণমান দীঘলীয়া টাইমৰ কাৰণে বুক কৰিছিলোঁ মই মানে প্ৰথম আপোনাৰ যাত্ৰা আৰম্ভ কৰিলোঁহেতেন কে বি ৰোড ফুকনহাটৰ পৰা প্ৰথম গ'লোঁহেতেন আপোনাৰ নাৰায়ণপুৰ লেটেকুপুখুৰী তাত আধা ঘণ্টামান লাগিলেহেতেন তাৰ পিছত আপোনাৰ তাত এখন নতুনকৈ কলাক্ষেত্ৰ খুলিছে বহুত ভাল বুলি কোৱা শুনিছোঁ লগৰবিলাকেও কৈছে তাতো যাব লগা আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ আজি যাব নোৱাৰোঁ তাৰ পিছত মই পদুমণি থান গ'লোঁহেতেন তাত আপোনাৰ এঘণ্টামান লাগিলেহেতেন তাৰ কাৰণে এটা হাঁহো আগবঢ়াই থৈছিলোঁ মই সেইটোও লৈ যাম বুলি ভাবিছিলোঁ তাৰ পাছত আপোনাৰ বাসুদেৱ থান গ'লোঁহেতেন তাত দুঘণ্টামান লাগিলেহেতেন তাৰ পাছত আপোনাৰ ধেমাজিৰ হাবুং গ'লোহেতেন তাৰ পিছত ঘৰলৈ উভতি আহিলোঁহেতেন যিহেতু মোৰ ৰাইডটো অলপ দীঘলীয়া আছিলে তো মোক এটা ইনিশ্যিয়েল পে'মেণ্ট কৰিব কৈছিলে তিনি হেজাৰ টকা তো মই আজি মানে দাদাৰ অসুখ হোৱাত মই এতিয়া হস্পিতাল লৈ আহিবলগীয়া হ'ল তো এতিয়াতো চাৰে ছটামান বাজিলে মই কেবখন বুক কৰিছিলোঁ সাতটা বজাৰ কাৰণে কিন্তু এতিয়াতো যাব নোৱাৰিম মই ৰাইডটো কেনচেলেই কৰিলোঁ তো মোৰ যিটো এডভাঞ্চ পে'মেণ্ট কৰিছিলোঁ সেইটো ঘূৰাই দিব লাগিছিল তো সেইটো ঘূৰাই দিবৰ কাৰণে আপোনালোকে যদি মই জি'পে কৰিছিলোঁ যদি জি'পেতে ঘূৰাই দিম বুলি ভাবে তেনেহ'লে জি'পে আইডিটো লৈ লওক আৰমান হুছেইন থ্ৰী টু ওৱান এট ডা ৰেট অ'কে এছ বি আই তো যদি পে'টিএমত দি ঘূৰাই দিম বুলি ভাবিছে তেনেহ'লে মোৰ ফোন নাম্বাৰটো লৈ লওক ন আঠ সাত ছয় পাঁচ শূন্য দুই তিনি শূন্য আঠ আৰু যদি ফোনপে'ত ঘূৰাই দিম বুলি ভাবিছে তেনেহ'লে অলপ আগত কোৱা নম্বৰটোত ঘূৰাই দিলেই হ'ল আৰু যদি পে'পলত দিম বুলি ভাবিছে তেনেহ'লে পে'পল আইডিটো লৈ লওক হুছেইন আৰমান টু ওৱান থ্ৰী এট ডা ৰেট পে'পল ডট কম